মই কুকাৰতকৈ খোলা পাত্ৰত ৰন্ধা খাদ্যহে পচণ্ড কৰোঁ কিয়নো খোলা পা পাত্ৰত খাদ্যসমূহ ৰান্ধিলে সূৰ্যৰ তাপ বায়ুৰ সংস্পৰ্শত খাদ্যবিধত থকা ৰাসায়নিক পদাৰ্থসমূহৰ প্ৰভাৱ খাদ্যত কমকৈ পৰে আৰু যদিহে কুকাৰত ৰন্ধা হয় তেতিয়া সেই কুকাৰত থ কুকাৰত যিবোৰ সামগ্ৰী ৰন্ধা হয় সেই সামগ্ৰীসমূহত থকা ৰাসায়নিক পদাৰ্থসমূহ কুকাৰতেই ৰৈ যায় বাবে সেই সামগ্ৰীত থকা গোটেই বেয়া পদাৰ্থখিনি আমি খাবলৈ পাওঁ সেয়েহে মই ৰন্ধা মই সেয়েহে খোলা পাত্ৰতেই ৰন্ধাটো বেছি পচণ্ড কৰোঁ